বৰ্তমান যুগত যিহেতু ঘৰত সাধাৰণতে আমি ৰন্ধা বঢ়া কৰাৰ মাধ্যম হিচাপে আমি এল পি জি চিলিণ্ডাৰেই ব্যৱহাৰ কৰোঁ গতিকে দেখাত যিমান সহজ বা সুবিধাৰ কিন্তু সেই হিচাবে আমি সুৰক্ষিত হ'বলগাও কথা কাৰণ অকণমান আমাৰ অমনোযোগীতাই হওঁক বা অলপ আমি বেছি হেৰি নকৰিলে মন নকৰিলে বহুত ডাঙৰ ঘটনা ঘটিব পাৰে গতিকে প্ৰথম কথাটোৱেই হৈছে আমি যেতিয়া ঘৰত ৰন্ধা বঢ়া কৰোঁ ৰন্ধা বঢ়া কৰাৰ সময়ত চিলিণ্ডাৰটো কিটো ঠাইত থ'ব লাগে সদায় বাৰ্ণাৰৰ ওপৰত বাৰ্ণাৰৰ কাষত বা ওচৰত থ'ব নালাগে অলপ দূৰত থ'ব লাগে সেইটো মই ভালকৈ জানো দুই নম্বৰ কথাটো হৈছে আমি যেতিয়া ৰন্ধা বঢ়া কৰোঁ বা নকৰিলেও যদি কেতিয়াবা গেছৰ গোন্ধটো পাওঁ সেই গোন্ধটো আমি মানে অলপ সাৱধান হৈ থাকিব লাগে যে গেছৰ গোন্ধটো ওলোৱা মানে ক'ৰবাত লিক আছে গতিকে সেই সাৱধানতাটো ল'ব লাগে তিনি নম্বৰ কথাটো হৈছে আমি ৰন্ধা বঢ়া কৰাৰ পিচত সদায় যাতে চিলিণ্ডাৰৰ ন'বটো আমি বন্ধ কৰি থওঁ আৰু সেই বন্ধটো কৰাৰ ফলত আমি বহুতখিনি সুৰক্ষিত হৈ থাকোঁ বিশেষকৈ আমি ঘৰৰ পৰা ওলাই যোৱাই হওঁক বা ঘৰত থাকিলেও সেই ন'বটোৱে আমাক বহুত সুৰক্ষিত কৰিব পাৰে আৰু সাধাৰণতে যাতে কোনো ধৰণৰ যিবোৰ ইনফ্লেমেবল বস্তু জুই পতককৈ লাগিব পাৰে সেনেকুৱাবিলাক বস্তুৰ পৰা এই চিলিণ্ডাৰটো যাতে ওচৰত থাকিব নালাগে বা আমি ৰন্ধা বঢ়া কৰোঁতেও মানে ধৰক ধৰিবলগীয়া কাপোৰখন বা কিবা এখন প্লাষ্টিকৰ কিবা এটা বস্তু আমি বাৰ্ণাৰৰ কাষত যাতে নথওঁ বা আমি ৰন্ধা বঢ়া কৰোঁতে যাতে মানে আমি চিন্থেটিক কাপোৰ নিপিন্ধোঁ সেইটোৰ কাৰণে আমি সজাগ হ'ব লাগে গতিকে সেনেকুৱাবিলাক কৰিলে আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ ধন্যবাদ